মই এখন শাড়ী কিনিছিলোঁ অনলাইনত শাড়ীখনতো তিনিদিনমান আগতেই ল'লোঁ শাড়ীখনতো এতিয়া সূতা আছে আৰু কালাৰ যিটো কালাৰ দিছিলোঁ সেইটো কালাৰটো নহয় এতিয়া বেলেগ কালাৰহে আহিছে অলপ বেলেগ এতিয়া মানে সেইকাৰণে মোৰ শাড়ীখন পচন্দ হোৱা নাই এতিয়া সেইখন শাড়ী এতিয়া কেনেকে কেনচেল কৰিম মানে ফিৰাই দিম আৰু সেইটোতটো মই ভালদৰে নাজানোঁ অলপ বুজাই দিলে ভাল হ'ল হয়